অঁ অজন্তা বাইদেউনি অঁ আপুনি আমাৰ এই হেনৰালি গাঁৱৰ হেৰি বন্ধন গোটৰ সম্পাদিকা হৈ আছে নহয় নহয় জানো অঁ হেৰি সভানেত্ৰী বাইদেউক সুধি পেলাই মোক কেনেকুৱা ধৰণৰ সুবিধা হয় ক'ব নেকি অলপমান আপোনালোকে গোটৰ সম্পাদক এতিয়া গোটৰ ধৰক কিমান কম পৰিমাণে কিমান দিয়ে পইচা মোৰ ল'বলে অলপমান আছিলে মোৰ ঘৰখনৰ অকণমান অসুবিধা আছিলে তাৰপিছতে মই বন্ধন গোটৰ পইচা লৈ পেলাই ধৰক কেনেকুৱা ধৰণে আগবাঢ়িব পাৰিম কিমানটো পইচাহে আগবাঢ়িব লাগিব আৰু সুত মূল কেনেকুৱা ধৰণে ঘূৰাব লাগিব সেইটো বিষয়ে মোক অকণমান ক'লে ভাল হয় আৰু কওকচোন অঁ হয় নেকি অঁ

অঁ অঁ অঁ হয় হয় অঁ এইবিলাক মানে প্ৰতি সপ্তাহতে ঘূৰাই দি যাব লাগিব নহয় জানো হেৰি কিস্তিবিলাক এতিয়া এনেকৈ হাজাৰত কেনেকৈ কিস্তিটো পৰে সেইটো অকণমান হেৰি কেনেকৈ পৰে বাৰু

অঁ এনেকে শত শত লয় চাগে নহয় জানো অঁ

অঁ ডেৰ লাখত নহ্ মাহেকত সাত হেজাৰ হেৰি হৈছে

মানে এমাউন্টটোৰ ওপৰত কথা আৰু নহ্ এমাউন্টটোৰ পৰাই তাৰমানে হেৰি সুতটো কিমান হ'ব মূলটো কিমান ঘূৰাব লাগিব তাকে মানে নিৰ্ধাৰিত কৰি দিব আৰু হয়নে অঁ অঁ এতিয়া মই মানে পঞ্চাছ হাজাৰমান ল'ম বুলি ভাবিছোঁ মোৰ মানে ই সৰু মৰুকৈ দোকান এডোখৰ দিম বুলি ভাবিছিলোঁ আৰু এনেই হেৰিয়াৰ কাৰণে মোৰ অসুবিধাও হৈছে নহয় যথেষ্ট চলিবলৈ সেইটো কাৰণে মই সদস্য হৈ ল'ব লাগিব চাগে নহয় জানো সোমাই ল'ব লাগিব অঁ

তেতিয়া বহাই নি থ অ হয় হয়

অঁ অঁ ভালেই কৰিলে আপুনি মই মানে কেইবা দিনো ভাবি আছোঁ আপোনাক ফোন কৰি কথাখিনি সুধিম সুধিম বুলি তাৰপৰা সুধিবলৈকে ফোনটো ৰিচাৰ্জ নাছিল এইকেইদিনা আজি এতিয়া মানে নতুনকৈ ভৰাই মেলি আৰু ঠিক আছে আপোনালোকৰ সভা ক'তনো বহিব মানে প্ৰতি সপ্তাহতে বহে চাগে নহয় মই এদিন যাম গৈ পেলাই আপোনালোকৰ মেনেজাৰক লগ কৰি মই কথাখিনি পাতিম আৰু কিমান টকা মই ল'ব পাৰিম তেওঁলোকৰ লগতে সুধি ল'ম তেতিয়াহ'লে নহয় জানো অঁ অঁ অঁ অঁ অঁ অঁ অঁ মই ফোন কৰিম হয় হয় অঁ

তেতিয়াহ'লে আপোনালোকৰ গোটতে মোক মানে অন্তৰ্ভুক্ত কৰি দিব মোৰ ডকুমেণ্ট কিবা কিবি লাগিব নেকি অঁ কি

অঁ ঠিক আছে

অঁ

অঁ অঁ ঘৰ তাৰমানে যাব নোৱাৰিলেও ঘৰৰ পৰা নিবলৈ আহিব নহ্ অঁ মোৰতো গা বেয়া থাকে অলপমান মানে দিবলৈ অসুবিধা হ'বও বাৰে সেইটো চিষ্টেম ভালেই আছে তেতিয়াহ'লে নহ্ অঁ

অঁ সেইভাগেও সুবিধা আছে তেতিয়াহ'লে নহ্ অঁ এতিয়া আমাৰ এই নাজিৰা অঞ্চলতে হেৰি বন্ধনগোটৰ বেংক আছে বুলি শুনিছোঁ কোনডোখৰত আছে জানো পায় মোৰ ইমান নাজানো মই আগেয়ে সোমাই লওঁ তাৰপিছতে ধৰক বেংকৰ লগত কিবা কথা থাকিলে যাব পাৰিম আৰু নহয় জানো

এতিয়া আত্মসহায়ক গোটতে সুতবোৰ মানে অলপ কম বুলি মানুহবোৰে ল'ব বিচাৰে তাৰমানে ধৰক বন্ধন গোটৰ সুতবোৰ বেছি দিব লাগে বুলি কয় শত সেই তেনেকৈ অসুবিধা হ'ব বুলি কয় যে সেইকাৰণে তাৰমানে ইমান দিনে সোমোৱা নাছিলোঁ আৰু এতিয়া আৰু পৰিস্থিতিয়ে বাধ্য কৰাইছে এতিয়াতো সোমাবই লাগিব এনেকুৱা হৈছে

হয় হয় ভালে হৈছে কথাটো মই আপোনাক লগ কৰিম বাৰু সোনকালে মোৰ ডকুমেণ্টখিনি মানে কপি কৰি ল'ম আৰু

হয় হয় অঁ পিছলৈকেও হেৰিটো থাকে প্ৰথমতে ৰেকৰ্ডটো ভা প্ৰথমতে ৰেকৰ্ডটো ভাল হ'ব লাগিব আৰু নহয় জানো অঁ তেতিয়াহে বা পইচাটো ঘূৰোৱা অঁ ঘৰো চাবলৈ আহিবনি

হয়

হ'ব তেতিয়াহ'লে আৰু এতিয়া অঁ অঁ অঁ